অঁ কি এ

খবৰ এইয়া আৰু এনেই বেকাৰ জীৱন কটাই আছো কি কৰা এতিয়া কমপ্লিট মানে গেজুৱেচনটো হ'ল যোৱাবাৰ এপ্লাইটো এবাৰ কৰিলোঁ নহ'ল এতিয়া আৰু ইতা আৰু এপ্লাই কৰিম এই কিবা ফ'ৰ্থ গ্ৰেডৰো ওলাইছে অন্যান্য ডিপাৰ্টমেন্টৰো ওলাইছে তাকেতো একো চেনেল নায়েই পোৱা অই কিবা চেনেল আছে নেকি নে তাকেতো এতিয়া পইচা পাতিও নাই ধৰ দোকান পোহাৰো দিব নোৱাৰোঁ কি কৰি খাওঁ হ'ব দে

তই পাৰিবি দে মইতো নৰু এতিয়া ফৰ্থ গ্ৰেড হ'লেও ওলাবি এ এবাৰ ক'ৰবাত যেন দুইটা চাৰিটা পাৰিলো হয়